এক লাখ এঘাৰ হাজাৰ এশ এঘাৰ দুই লাখ পঁচিছ হাজাৰ পাঁচশ পঞ্চাছ তিনি লাখ ত্ৰিছ হাজাৰ দুশ বিছ চাৰি লাখ দহ হাজাৰ এশ বিছ পাঁচ লাখ পঞ্চাছ হাজাৰ পাঁচশ পঞ্চাছ